হেল্ল' হয় বাইদেউ গুড ইভনিং বাইদেউ মই আপোনাৰ নম্বৰটো পাইছিলোঁ ঘৰৰ ভাৰাঘৰ বিচাৰিব কাৰণে ফোন কৰিছিলোঁ চিংগেল ৰুম লাগিছিল বাইদেউ

মই ষ্টুডেণ্ট হয় মেম পানী চানী মানে পানী চানী কেনেকা আছে ৰুমবিলাক চাব লাগিছিল মেম হয় হয় হয় হয় হয় লেট্ৰিন বাথৰুম হয় আকৌ কাৰেণ্টটো হয় হয় বাকী সব সুবিধা আছে নহয় জানো

কোনখিনিত আছে বাইদ' ৰুমটো মই চাব লাগিছিল বৰুৱা চাৰিআলি হয় এড্ৰেছটো ক'ব পাৰিব

হয় হয় হয় হয় আপুনি বাইদ' মেচেজ কৰি দিলে ভাল আছে এড্ৰেছটো তেতিয়া মই মানে বিচাৰিব নালাগে নলগা হ'ব আৰু ডাইৰেক আহি যাব পাৰিম হয় হয় হয় ঠিক আছে এইটো কৰিলে হ'ব বাইদ'